হয় হয় কওক অ' তোলা আপুনি সোণৰ তোলা হিচাপে ক'বলে গ'লে আপুনি সত্তৰ হাজাৰ হাজাৰ মান টকা হ'ব তাৰ পাছত আপুনি যদি এতিয়াটো গ্ৰামতে চলে গ্ৰামত আপোনাৰ পঁছপন হাজাৰ মান হৈ আছে এনে কি বনাম বুলি ভাবিছিলে হয় হয় কেতিয়ালৈ লাগিছিলে বিহুৰ সময়তে হয় হয় গতিকে পাই যাব বাৰু আপুনি অ' আপোনাৰ নহয় এডভান্স আপুনি অৰ্ডাৰ দিবলৈ হ'লে এডভান্স আপুনি দিব লাগিব যদিহে আপুনি মানে পুৰণা ষ্ট্ৰকৰ নলয় নতুন যদি আপুনি নিজৰ ডিজাইনত বনাই ল'বলৈ বিচাৰে তেনেহ'লে আপুনি এডভান্স দিব লাগিব টুৱেন্টি পাৰচেন্ট মানে আপুনি দিব লাগিব প্ৰথমতে অৰ্ডাৰটো দিওঁতে তাৰ পাছত আৰু বাকিটো আপুনি ডেলিভাৰি যেতিয়া ল'ব তেতিয়া দিলেই হ'ব মানে সোণাৰীৰ যিটো কাম আৰু সেই কামৰ সোণৰ মূল্যটো পিছত দিলেও হ'ব গঢ়নিৰ দামটো মানে প্ৰথমতে দি দিয়া হয় লৈ লোৱা হয় আপোনাক ব'হাগতে লাগিছিলে পাই যাব আপুনি ক'ৰ পৰা কৈ আছে যোৰহাট টাউনৰ পৰাই কৈছে ন' পাই যাব আপুনি টাউন লৈকে আহিব লৈকে সোমাই আহি যাব আপুনি আহি অৰ্ডাৰটো সোনকালে দি দিব পইছাটো আপুনি যিমান সোনকালে দিয়ে সিমান সোনকালে পাব বস্তুটো হেৰি আহোতে খালি আপুনি টুৱেন্টি পাৰচেন্টটো এডভান্স দিব লাগিব আপোনাক কেনেকুৱা ডিজাইনৰ লাগে

ঠিক আছে আপুনি পাই যাব আপুনি আহিলে হ'ল আপুনি আহি যিমান সোনকালে পাই সিমান সোনকালে অৰ্ডাৰটো দি থৈ যাবহি ঠিক আছে তেনেহ'লে আপোনাৰ যদি ঠিক আছে দিয়ক অ'